হেল্ল' অ' দাদা আপুনি চবজি বেপাৰী দাদা নহয় জানো অ' এই দোকান খুলিছে জানো আপোনালোকৰ অ' অ' অ' মানে মোক কিছুমান বস্তু লাগিছিলে শাক পাচলি অ' মোক মানে এনেকৈ হেৰি বিলাহী লাগিছিলে তাৰপিছত কবি ছবি কিমান চলি আছে বাৰু পঞ্চাছ অ' অলপমাণ কমাই ল'ব বেছিকৈ ল'লে অ' অ' আৰু এনেকৈ ফুলকবি চুলকবি কবিৰ দাম কেনেকুৱা চলি আছে হয় অ' অ' ঠিক আছে কেইটামানত খুলিব বাৰু অ' এনেই বাকী অ' মই ঘৰতে আছোঁ বাৰু কেইটামানত খুলিব ক'লে অ' অ' হ'ব বাৰু

অ' অ' অ' সেইবোৰৰ দাম কেনেকুৱা হৈ আছে বাৰু বেছি হৈ আছে নেকি অ' অ' হয় অ' মটৰ কেনেকৈ অ' অ' মানে এইট্টি অ' আশী টকা মোৰ হ'ব সত্তৰ মানত দিব পাৰিব নেকি অ' অ' হ'ব তেনেহ'লে মই গ'লে বস্তুবোৰ পামেই আৰু ন